এনেকৈ চাবলৈ গ'লে আপোনাৰ পৰিবহণ মাধ্য়মৰ দিশত আমাৰ অঞ্চলটোত পৰিবহণৰ মাধ্য়মত বহুত উন্নত কৰিবলগীয়া বহুত বিষয় আছে যেনেকৈ আপুনি চাবলৈ গ'লে এখন ঘৰত আপোনাৰ দুখন বাহনতকৈ অধিক বাহন ৰাখিব নালাগে